অঁ হেল্ল' দাদা আপুনি ক'ত আছে বাৰু এতিয়া আচ্ছা মই আপোনাৰ কেবখন বুক কৰিছিলোঁ দোলাবাৰী চাৰিআলিৰ উৰণীয়া সেতুৰ ওচৰতেই ৰৈ আছোঁ হয় হয় মই মোৰ শেষৰ ৰাইডো আপোনাৰ কেবতে কৰিছিলোঁ গতিকে মই পুনৰবাৰ একেখন কেবতে ভ্ৰমণ কৰিব বিচাৰোঁ আপুনি কিমান সময়ৰ ভিতৰত এই জেগালৈকে আহি পাব হয় মই দোলাবাৰী চাৰিআলিৰ উৰণীয়া সেতুৰ ওচৰৰ পৰা তেজপুৰ মিছন হস্পিটাললৈকে যাব বিচাৰোঁ হয় আপুনি এই জেগাখিনিৰ পৰা তেজপুৰ মিছন হস্পিটেললৈকে যাবলৈ কিমান ভাড়া ল'ব কিন্তু উবেৰ এপৰ মতে তেজপুৰ দোলাবাৰী চাৰিআলিৰ উৰণীয়া সেতুৰ ওচৰৰ পৰা মিছন হস্পিটেললৈকে সত্তৰ টকাকৈ ভাড়া দেখোৱাইছে আপুনি মোৰ লোকেশ্যনলৈকে আহি পাবলৈ কিমান সময় লাগিব বাৰু দহ মিনিট দহ মিনিটলৈকেটো মোৰ দেৰি হ'বগৈ হয় মই মিছন হস্পিটেলত পেচেণ্ট এজন চাবলৈ যাব লাগে গতিকে আপুনি যিমান সোনকালে পাৰে মোৰ লোকেশ্যনলৈকে আহিব নেকি হয় মই তাৰলৈকে ছিংগল ৰাইড কৰিব বিচাৰোঁ হয় মই ইউছ কৰা উবেৰ এপৰ মতে আপুনি দোলাবাৰী চাৰিআলিৰ পৰা তেজপুৰ মিছন হস্পিটেললে সত্তৰ টকাকৈ ল'ব লাগে গতিকে আপুনি কিমান সময়ৰ ভিতৰত দোলাবাৰী চাৰিআলিৰ ওচৰত আহি পাবগৈ হয় মই আপোনাৰ অপেক্ষা কৰি আছোঁ যিমান সোনকালে পাৰে আপুনি আহওক হয় ধন্যবাদ